দাদা আপুনিতো আজি ভাড়াটো বহুত বেছি কৈছে মই ঘৰৰ পৰা অফিচলৈ সদায় পঞ্চাছ টকা ভাড়াতে অহা যোৱা কৰোঁ কিন্তু আপোনালোকৰ আজি যেতিয়া মই এজেঞ্চিলৈ ফোন কৰিছিলোঁ তেতিয়াতো মই পঞ্চাছ টকা ভাড়াতেই বুক কৰিছিলোঁ কাৰণ এই জেগালৈ মোৰ সদায় অহা যোৱা কৰা হয় কিন্তু আজি আপুনি এশ টকাৰ ঠাইত পঞ্চাছ টকাৰ ঠাইত এশ টকা বিচাৰিছে গতিকে আপোনাকতো মই ইমান টকাৰ ভাড়া দিব নোৱাৰোঁ কাৰণ আপুনি যিমানটো ভাড়া হয় তাতকৈ যথেষ্ট বেছি বিচাৰিছে গতিকে আপোনাকতো মই ইমানটো ভাড়া দিব নোৱাৰোঁ আপুনি পঞ্চাছ টকাই লওক